কেইবছৰমান আগৰ পুৰণি মোবাইল আৰু বৰ্তমান স্মাৰ্টফোনৰ মাজত পাৰ্থক্যটো অলপ বেলেগ ধৰণৰ কেইবছৰমান আগৰ পুৰণি মোবাইলৰ স্মাৰ্টফোনৰ লগত পাৰ্থক্যটো বহুতখিনি তুলনা কৰিব পাৰি আগৰ দিনৰ স্মাৰ্টফোনবোৰ নেটৱৰ্কটো কম আজিৰ যুগৰ স্মাৰ্টফোনৰ নেটৱৰ্কটো বহুত বেছি নেটৱৰ্ক সংযোগ আগৰ তুলনাত এতিয়া কেনেদৰে কাম কৰে সেইটো জানিবলৈ আমি এতিয়াৰ যুগৰ কথা জানিব লাগিব আজিৰ যুগৰ নেটৱৰ্কটো আগৰ যুগতকৈ বহুত বেছি কাম কৰিব লৈছে বহুত বহুতখিনি জেগাতে টাৱাৰ বহিছে বহুতখিনি জেগাতে ফাইভ জি ফ'ৰ জি থ্ৰী জি টু জি আদি নেটৱৰ্কবিলাক ব্যৱহাৰ কৰা হৈছে আৰু মই চিম ব্যৱহাৰ কৰোঁ আপোনাৰ এয়াৰটেল আৰু মাহিলী মই তিনিশ টকা ৰিচাৰ্জ কৰোঁ দুশ নিৰানব্বৈ টকা আগৰ দিনৰ তুলনাত এতিয়াৰ দিনৰ চিমবোৰ বেছি এডভান্স হৈছে